আপোনাৰ ব্যৱসায়ত কোনে কেনেকৈ সহায় কৰে বুলি কোৱা হয় এইটো মোৰ মোৰ ব্যৱসায়ত মোৰ নিজৰ ভনী মোৰ নন্দাই তাই মোক বহুতখিনি সহায় কৰে তেওঁ মোক হাঁহ কুকুৰাৰপৰা পুহিবলৈ শিকাই কেনেকৈ হাঁহ কুকুৰাখিনি প্ৰতিপালন কৰিব লাগে আৰু মোৰ যিমানখিনি কষ্ট হয় তেওঁক তাই কৰি দিয়ে মোৰ ভাইটিয়েও কৰি দিয়ে হাঁহ কুকুুৰাৰপৰা মই বহুতখিনি সদায় সদায় মই বহুতখিনি টকা অৰ্জন কৰোঁ মোৰ গোটেইখিনি কামত মোৰ ভণ্টি ভাইটিসকলে মোক প্ৰতিপালন কৰোঁতে মোক সহায় কৰে তেওঁলোকক দানা দিয়ে ব্যৱহাৰ মই মই এখন এখন ফাৰ্ম খুলি লৈছোঁ হাঁহ কুকুৰা পৰা আৰু মোৰ এনেকৈ ছাগলীও আছে ছাগলী ফাৰ্ম আছে গাহৰি ফাৰ্ম আছে সেইখিনিতো অকলে কৰাত দিগদাৰ হয় সেইটো কাৰণে মোৰ ভণ্টি মোৰ মানুহজন মোৰ ল'ৰাটোৱে তেওঁলোকে মোক সহায় কৰে আৰু মই সেইখিনিৰপৰা মোৰ ঘৰখন সুন্দৰভাৱে মই চলাই নিবলৈ মই পাৰিছোঁ আৰু আমাৰ আমাৰ এই ব্যৱসায়ত মোৰ ওচৰৰ দুই এজন মোৰ সহায় হ'বলৈ মোৰ যিহেতু মোৰ ডাঙৰ ফাৰ্ম আছে সেইটো কাৰণে মোৰ ওচৰৰ দুজন মোৰ ভাইটি আৰু মোৰ দাদা আহে তেওঁলোকে ৰাতিপুৱা শুই উঠি চাফচিকুণ কৰে এতিয়া ছাগলী গড়ালটো ধুনীয়াকৈ সাৰে কুকুৰা ফাৰ্ম গাহৰি ফাৰ্মবোৰ সাৰ সাৰি মেলি তেওঁলোকক দানা দি কেনেকৈ দানা দিয়া সময়ে সময়ে আহি আৰু চাফ চিকুণ থাকিলে হাঁহ কুকুৰাবিলাক বা ছাগলী সেইখিনি ধুনীয়াকৈ সুন্দৰভাৱে ডাঙৰ কৰিবলৈপৰা হয় আৰু আমাৰ এই ফাৰ্মখনৰ জৰিয়তে আমি আমি সুন্দৰভাৱে জীৱিকা অৰ্জন কৰোঁ সেইকাৰণে আমাৰ আমাৰ আমাৰ এইখিনি ক্ষেত্ৰত আমাৰ ফাৰ্মবিলাক ভাল হ'ব ভালকৈ আমি ডাঙৰ কৰিব পাৰিছোঁ আৰু আমাৰ এই ফাৰ্মখিনিৰপৰা মোৰ ওচৰৰ মানুহখিনিও সহায় আছে কেইবাখনো ঘৰো সুন্দৰভাৱে চলিব পাৰিছে তেওঁলোকে আহি মোক যিমানখিনি সহায় কৰে তেওঁলোকে আমাৰ এই ফাৰ্মত কাম কৰে তেওঁলোকৰ উপাৰ্জন হয় সেইবাবে আমাক এই এই এই ব্যৱসায়ৰপৰা মোৰ অন্ততঃ দহজন মানুহ মানে মোৰ সহায় হয় এই দহজনৰপৰা মই মোৰো উন্নতি হৈছে আৰু আৰু তাৰ ক্ষেত্ৰত তেওঁলোকৰো উন্নতি হৈছে সেই গতিকে সকলো মানুহে ব্যৱসায় কৰিলে ভাল তেওঁলোকে অন্ততঃ নিজৰ নিজৰ কৰ্ম কৰি নিজেই উপাৰ্জন টকাৰে ঘৰখন সুন্দৰকৈ চলাব পাৰে সেই গতিকে মই সকলোকে মই অনুৰোধ কৰোঁ যে ব্যৱহাৰ কৰি নিজৰ ঘৰখন চলাই নিব লাগে আৰু মোৰ ক্ষেত্ৰত মোৰ ঘৰৰ সকলো মানুহ আৰু ওচৰৰ দাদা ভাইটি দুজন মানে আহি পিনে মুঠতে দহজন মোৰ ফাৰ্মত ধুনীয়াকৈ মোক চলাই নিয়ে